মই যিহেতু গাঁৱলীয়া সমাজত বাস কৰোঁ আৰু ঘৰখনৰ একমাত্ৰ সন্তান সেয়ে কেতিয়াবা মই ঘৰত ৰন্ধা বঢ়া কাৰ্য কৰিবলগীয়া হয় মাৰ গা বেয়া থাকিলে বা বিশেষ অসুবিধা হ'লে বা কৰবাত কেতিয়াবা ফুৰিবলৈ গ'লে মই ঘৰত ৰন্ধা বঢ়া কাৰ্য কৰিবলগীয়া হয় মই যিহেতু গাঁৱলীয়া সমাজত বাস কৰোঁ সেয়ে আমাৰ ঘৰত সাধাৰণতে জুইতে খাদ্য সামগ্ৰী তৈয়াৰ কৰা হয় জুইৰ পৰা ভালদৰে চৌকাত জ্বলাই টৌটো তাত ভালদৰে খাপ খাইছে নে নাই তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে যদি ভাত বনোৱা টৌটো বেঁকা হৈ থাকে আৰু তাত যদি আমি ভাত বনাওঁতে হেতাৰে লৰাই দিওঁ তেন্তে টৌটো বেঁকা হৈ আমাৰ গাত পৰি আমাৰ অনিষ্ট সাধন কৰিব পাৰে সেয়ে আমি তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে আৰু যদি আমি আঞ্জা তৈয়াৰ কৰোঁতে কেৰাহীখন ভালদৰে শুকাইছে নে নাই তাৰ প্ৰতিও দৃষ্টি ৰাখিব লাগে যদি কেৰাহীখনত পানী থাকে আৰু আমি যদি তাত তেল দিওঁ তেনে তেলখিনি ফুটিব আৰু আমাৰ শৰীৰত পৰি আমাৰ দেহৰ অপকাৰ কৰিব সেয়ে আমি তাৰ প্ৰতিও দৃষ্টি ৰাখিব লাগে আৰু কেতিয়াবা যদি আমি গেছত খাদ্য সামগ্ৰী ৰন্ধা বঢ়া কৰোঁ তাতে গেছটো অবাবতে ব্যয় হৈ নাথাকে তাৰ প্ৰতিও আমি দৃষ্টি ৰাখিব লাগে আৰু আধুনিক কালত যিহেতু শাক পাচলিবোৰ কৃষকসকলে কীটনাশক দ্ৰব্য দি বা ৰাসায়নিক সাৰ প্ৰয়োগ কৰি উদ্ভৱ কৰে সেয়েহে সেইবোৰ ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আমি খাদ্য সামগ্ৰীবোৰ ভালদৰে ধুই বনাব লাগে